আপুনি মানে এতিয়া সুধিলে কাৰণে কৈছোঁ প্ৰথম আৰম্ভণি বুলি ক'বলে এইটোৱে হয় সৰুতে মানে কি হৈছে পঢ়া শুনাটো আমি ইমান বেয়া নাছিলোঁতো ঘৰত আৰু এটা শৈক্ষিক পৰিৱেশ আছিলে সেইকাৰণে কি কৰে এইবোৰ চিলাই তিলাই গুঠিলে জানোচা সময় খৰচ হয় সেইকাৰণে মানে মা দেউতাহঁতে বৰ মানে সচেতন হৈ থাকে অকল পঢ়া শুনা কৰিব লাগে কয় কিন্তু মোৰ আকৌ মনটোৱে কি হয় এই চিলাই তিলাই কৰা নাই মানে হাতৰ যিখিনি মানে কাম এইবিলাকৰ প্ৰতি অকমান আসক্তি আছিলে সেইকাৰণে কি কৰোঁ এই মাহঁতে চিলাই কৰা দেখোঁ ওলত তাৰপিছত শলালৈ লৈ তেতিয়া কি কৰিলোঁ তেতিয়া শলা নাছিলে বাঁহৰ হেৰিয়ে শলাকে চুচি ল'লোঁ চুচিলোঁ ঊলৰ প্ৰথম আৰম্ভণি তেনেকে শিকিলোঁ আৰু শিকি শিকি গুঠিবলে শিকিলোঁ তাৰপিছত আকৌ কিনা শলাত শিকিলোঁ লাহে লাহে সেইবিলাক সেয়াই শলা ঊল গোঠা আৰম্ভণি আৰু মাহঁতৰ পৰাই শিকিলোঁ তাৰপিছত কি হ'ল কলেজ পোৱাৰ লগে লগে পঢ়া শুনাত ব্যস্ত হ'বলগীয়া হ'ল ছায়েন্সৰ ষ্টুডেণ্ট হিচাপে সেইবিলাক প্ৰেক্টিকেলৰ পৰা ধৰি আৰু থিয়ৰিলেকে সময় দিবলে নোজোৰে ডাইগ্ৰাম চাইগ্ৰাম আঁকিব লাগে গতিকে সেই চিলাই কামত সিমানৰ মানে গুৰুত্ব দিবলৈ সময় নহ'লে তথাপিতো মাজে মাজে হোষ্টেলৰ বাইদেউবিলাকে হোষ্টেলত থাকি মই পঢ়া গতিকে হোষ্টেলৰ বাইদেউবিলাকে মানে যি ইটো সিটো চিলাই কামত কৰা দেখি মোৰতো আগৰ দুৰ্বলতাটো আছেই কাটিং নীটিঙৰ প্ৰতি সেইকাৰণে তেওঁলোকৰ পৰাও বহুতকেইটা চিলাই শিকি ল'লোঁ শিকি লৈ সেইখিনি মাজে মাজে সময় উলিয়াই কেতিয়াবা কৰোঁ আও তথাপিতো সেই চিলাই গুৰুত্বটো ডিগ্ৰীলেকে সিমান গুৰুত্ব দিব নোৱাৰা হৈ গ'লো তাৰপিছত যেতিয়া বি বিয়া হ'ল বিয়াৰ পাছত আকৌ কি হ'ল এবাৰ আমি মানে ছোৱালী চাবলে যাবলগীয়া হ'ল দাদাৰ মোৰ দাদাৰ ছিৱছাগৰ মৰাণত সেই ছিৱছাগৰ মৰাণৰ মানুহবোৰ যি ঘৰ মানুহত মানে আমি ছোৱালী চাবলৈ গৈছিলোঁ সেই ঘৰ মানুহত এনেকে ৰাউণ্ড ৰাউণ্ডকে কিছুমান মানে চিলাই কৰি কৰি বৰ সুন্দৰ সুন্দৰকে য'তে ত'তে মানে ড'ৰ মেট হওক টেবুল ক্লথ হওক চোফা চেট হওক এনেকে পাৰি থোৱা দেখিলোঁ দেখি মোৰ সেই চিলাইটোৰ প্ৰতি বৰ আকৰ্ষ আসক্তি এটা জন্মিলে কেনেবাকে পাৰু বা শিকিব ইতিমধ্যে মই গড়মূৰ যি ঠাইলৈ বিয়া হৈছোঁ সেই ঠাইৰে এগৰাকী ছোৱালী আছে মানে অবিবাহিত তেওঁ মানে এইবিলাক কোৰ্চা কামেই হওক বা চিলাই কামতে হওক বৰ পাৰ্গত আছিলে তেওঁ এদিন মোক দেখিলে মই তাপা তেওঁক ক'লোঁ গোটেই বৰ্ণনাটো দিলোঁ আৰু কেনেকুৱা এটা হেৰি মৰাণত দেখি আহিছোঁ তেওঁ তাপেলে এই সেইটো মইতো জানো শিকাই দিব পাৰিম তাৰপিছত তেওঁ এদিন শিকাই দিলে এতিয়া মোৰ কাৰণে মানে ফটা কাপোৰ অকণো পেলনি নাযায় চাদৰ ফাটিলে বা অইন কিবা কিবি সিহঁতৰ ল'ৰা ছোৱালী কিবা কাপোৰ ফাটিলে সেইবোৰ কি কৰোঁ সুন্দৰকে চিলাই মানে ড'ৰ মেট বনাওঁ বা ইটো সিটো পৰা মেলা হেৰি কৰি থাকোঁ কিন্তু সেই ব্যস্ততাখিনিয়ে মোক সময় পাছ কৰাই আৰু মানসিকভাৱে এটা মই মানে খুব হেৰি মানে ভাল লাগে আৰু মনটো এনেই ধৰি লওক থাকিলে পঢ়া শুনা কৰি ঘৰতে ব্যস্ত হৈ থাকিলে মানুহক কিবা এটা বহুত চিন্তা আহি থাকে গতিকে মই ভাবোঁ মানসিক চিন্তা উৎকৰ্ষ সাধনৰ ক্ষেত্ৰতো এই চিলাই কাম বা হস্ত কলাই বহুত মানুহক উপকৃত কৰে আৰু মোক বিশেষকৈ মোক কৰিছে মই ভাবোঁ এটা মেডিচিনৰ নিচিনা কাম কৰে যিটো মানে কাটিং নিটিং আৰু যেতিয়া এখন কাপোৰ কাটি সুন্দৰকে তৈয়াৰ কৰা হয় তাত মানে ফটা কাপোৰত যিটো সৌন্দৰ্যৰ প্ৰকাশ পায় সেইটো সঁচাকে ভাল লাগে দেখিলেহে গম পায় সেই শিল্পী শৈলৱ এই শিল্পী শিল্পকলাবিলাক মানে ভাষাই বুজাব নোৱাৰি দেখিলে গম পায় কিন্তু এখন ফটা কাপোৰ যিখন পেলাই দিবলগীয়া অথচ তাক মানে এই উল শলাৰে গুঠি ইমান সুন্দৰ বনোৱা হয় নিজৰে ভাল লাগে